আমাৰ অঞ্চলত বিষম পুষ্টিটো সাধাৰণ সমস্যা নহয় কিয়নো বিষম পুষ্টি সাধাৰণ সমস্যা নহয় বুলি ক'ব ওলাইছোঁ কিয়নো আমি গ্ৰাম্যাঞ্চলৰ মানুহ গতিকে গ্ৰাম্যাঞ্চলৰ যিসকল লোক সেইসকল লোকে তেওঁলোকে কৃষিকাৰ্যৰ লগত জড়িত গতিকে তেওঁলোকে যিবোৰ কৃষি কৰে গতিকে সেই কৃষিবিলাকত তেওঁলোক যিহেতু অলপ দুখীয়া হয় সেইটো আমি জানো যে যিসকল লোক গ্ৰাম্যাঞ্চলত বাস সেই গ্ৰামাঞ্চলত বাস কৰা লোকসকলৰ তেওঁলোকৰ জীৱিকাৰ মূল উৎসই হ'ল কৃষি বা কিবা বেপাৰ বাণিজ্য সৰু সুৰা বেপাৰ বাণিজ্য গতিকে তেওঁলোকে কি কৰে কৃষি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ৰাসায়নিক সাৰ তেওঁলোকে প্ৰয়োগ নকৰে গতিকে তেওঁলোকে যিবিলাক এতিয়া খাদ্য ধৰক আপুনি চাউলটো তেওঁলোকে আমাৰ অসমৰ যিটো খাদ্য ভাত সেই ভাতটো কি হয় ভাতৰ কাৰণে তেওঁলোকে চাউলটো আমি নিজে ঘৰতে প্ৰস্তুত কৰি আমি চাউল পাওঁ আমি ধান কৰোঁ তাত কোনো ধৰণৰ আমি সাৰ প্ৰয়োগ নকৰোঁ অঁ ইয়াৰ উপৰি কি হয় আমি আমাৰ গাঁৱত যথেষ্ট মানুহ আছে এই মানুহবিলাকৰ মাজত কি হয় প্ৰত্যেকঘৰ মানুহত তেওঁলোকৰ নিজা নিজা এখন বাৰী থাকে গতিকে সেই বাৰীতে তেওঁলোকে আমাৰ ভাতৰ লগত খাবৰ কাৰণে যিবিলাক চমি চবজি লাগে সেই চবজিবিলাকৰ যিবিলাক ধৰক আপোনাৰ লাইশাক হওক কলদিল হওক মূলা হওক আলু হওক এইবিলাক আমি কি কৰোঁ এইবিলাক আমি ঘৰতে আমি বাৰী আছে সেই বাৰীবিলাকতে আমি কৰোঁ আৰু সেইবিলাকত আমাৰ গৰু আছে গৰুৰ গোবৰ আছে সেই গৰুৰ গোবৰবিলাক আমি তাত প্ৰয়োগ কৰোঁ আৰু এইটো সাৰ হৈ যায় সেইটো সাৰ পৰা আমি তাত দিয়াৰ পিছত আমি একদম খুব ধুনীয়া এটা বস্তু পাই যাওঁ আৰু ইয়াৰ উপৰি কি হয় আমাৰ ইয়াত যথেষ্ট সৰিয়হ কৰিবৰ কাৰণে যথেষ্ট মাটি আছে গতিকে মানুহবিলাকে তেওঁলোকে সৰিয়হ খেতিটোও কৰে তাৰপিছত আৰু তিলৰ খেতি কৰে তাৰপিছত আমাৰ ইয়াত মাটিমাহ খেতি কৰে গতিকে এইবিলাক খেতিৰ পৰা তেওঁলোকে খাবৰ কাৰণেও এইবিলাক বস্তু লয় তাৰপিছত আৰু সেইবিলাক বিক্ৰী কৰিব তেওঁলোকৰ দুটকা উপাৰ্জন কৰে গতিকে সেইবিলাকত কোনো ধৰণৰ তেওঁলোকে সাৰ প্ৰয়োগ নকৰে গতিকে ইয়াত কোনো ধৰণৰ আমি স্বাস্থ্যৰ অৱনতি হোৱা আমি খাদ্য নাখাওঁ বুলি ভাবোঁ আৰু আমাৰ ইয়াত পানীৰ কথা ক'বলৈ গ'লে আমাৰ ইয়াত আমাৰ যিহেতু ওচৰতে নৈ আছে নৈ ওচৰৰ পানীবোৰ সচৰাচৰ কোনো ধৰণৰ আইৰণ নথকা পানী গতিকে আইৰণমুক্ত পানী আমি সকলোৱে খাই থাকোঁ আমাৰ ইয়াত ইয়াৰোপৰি কি হয় বহুতকেইখন বহুতকেইখন বুলি সেইকাৰণে কৈছোঁ যে আমাৰ ইয়াত যথেষ্ট মিচিং সম্প্ৰদায়ৰ মানুহ আছে বা দেউৰী সম্প্ৰদায়ৰ মানুহ আছে বা নেপালী সম্প্ৰদায় মানুহ আছে এই মানুহবিলাকে কি কৰে তেওঁলোকে আজিকালি গোট হ'ল আত্মসহায়ক গোটৰ মহিলাবিলাকে কি কৰে তেওঁলোকে আজিকালি ফাৰ্মৰ ওপৰত গুৰুত্ব দিয়ে গতিকে তেওঁলোকে ফাৰ্ম খুলি পেলাই আমি কেনেকৈ নিজকে স্বাৱলম্বী কৰিব পাৰোঁ সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে তেওঁলোকে সেই ফাৰ্মত বিভিন্ন ধৰণৰ জৈৱিক সাৰ প্ৰয়োগ কৰিছে তেওঁলোকে ইয়াৰ বাবে কিছুমান প্ৰশিক্ষক মাতি আনিছে সেই প্ৰশিক্ষকবোৰক মাতি আনি তেওঁলোকে কেনেধৰণে আমি সেইবোৰ কৰিব লাগে তাৰ ব্যৱস্থা কৰি লৈছে আৰু তাৰ উপৰিও তেওঁলোকে আমাৰ যিবিলাক গাঁৱৰ মানুহ আছে সেই গাঁৱৰ মানুহবিলাকৰ পৰাও যে কেনেধৰণে আমি এটা ফাৰ্ম খুলিছোঁ সেই ফাৰ্মখনত আমি কি কি কৰিলে আমি লাভালাভ হ'ব পাৰিম বা আমি এটা পুষ্টিকৰ বস্তু পাব পাৰোঁ যে আমি তাত কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য আমি প্ৰয়োগ নকৰোঁ গতিকে আমি এই ক্ষেত্ৰত ভাবোঁ যে আমাৰ অঞ্চলত কোনো ধৰণৰ বিষম পুষ্টি আমি সাৱধান সমস্যা নহয় বুলি আমাক ক'ব বিচাৰিছোঁ